বৰ্তমান সময়ত চিকি কৃষি আৰু পশুপালনৰ দৰে কামতকৈ প্ৰতিজন ব্যক্তিয়ে চৰকাৰী বা ব্যক্তিখণ্ডৰ কাম একোটা বেছি প্ৰাধান্য দিয়ে যিহেতু তেখেতসকলে ভাবে যে চৰকাৰী চাকৰি বা ব্যক্তিগত খণ্ডৰ কাম এটা পালে তেওঁলোকে মাহেকৰ মূৰত যিটো চৰকাৰী বেতন পায় সেই বেতনটোৰে তেওঁলোকে মাহেকটো চলি যাব সেয়েহে বৰ্তমান সময়ত যুৱক যুৱতীসকলে বা মানুহ ব্যক্তিসকলে কৃষি আৰু পশুপালনৰ দৰে কষ্টৰ কামত আত্মনিৰ্ভৰশীল নকৰি এই ক্ষেত্ৰত চাকৰিৰ কাৰণে দৌৰি ফুৰিছে যিহেতু সেইকাৰণেই বৰ্তমান আমাৰ যিহেতু আৰ্থিক দিশত আমি প্ৰত্যেকেই স্বাৱলম্বী হ'ব বিচাৰোঁ কিন্তু এনেকুৱা কিছুমান কাম আছে যিবিলাক কামৰ যোগেদি চৰকাৰী চাকৰিতকৈ বেছি উপাৰ্জন কৰিব পাৰি যেনেকৈ কৃষিৰ ক্ষেত্ৰত আমি যদি বছৰেকত আমি যদি আশী বা সত্তৰ কুইণ্টল ধান বেচিব পাৰোঁ গতিকে তাৰ যোগেদি আমি এটা মোটা অংক বা আৰ্থিক পাম লগতে পশুপালনৰ ক্ষেত্ৰত আজিকালি চৰকাৰে বিভিন্ন আঁচনি প্ৰস্তুত কৰি দিছে যেনে গাহৰি পালন ছাগলী পালন বিভিন্ন ধৰণৰ আঁচনি চৰকাৰে দিছে সেই আঁচনিবিলাক আমি যদি উপযুক্ত পৰিমাণে আমি কষ্ট কৰি আমি এইবিলাক প্ৰতিপালন কৰোঁ তেনেহ'লে এটা চৰকাৰী চাকৰিতকৈও বা ব্যক্তিখণ্ডৰ চাকৰিতকৈ আমি শকত এটা আৰ্থিক মজুৰি আমি উপাৰ্জন কৰিবলৈ সমৰ্থ হ'ম এইবিলাক এই মানসিকতা কৃষি কৰ্ম আৰু পশুপালনৰ যিটো হেমাহী হেমাহী বা কৰিব নোৱাৰা যিটো মানসিকতা সেইবিলাকৰ কাৰণেই আমাৰ দেশখন বৰ্তমান সিমান আগবাঢ়িব পৰা নাই গতিকে আমি প্ৰত্যেকেই চাকৰি চৰকাৰী চাকৰি বা ব্যক্তিখণ্ডৰ চাকৰিৰ মোহটো ত্যাগ কৰি আমাৰ যি কৃষি কৰ্ম বা পশুপালনৰ যোগেদি আমি কেনেকৈ ধন উপাৰ্জন কৰিব পাৰোঁ সেইবিলাক আমি চিন্তা কৰাৰ সময় হ'ল এইবিলাক চিন্তা কৰিলেহে আমি আমাৰ দেশখনক এটা সজ বা সৎ পথলৈ নিব পাৰিম গতিকে এই বিষয়ে স্কুলীয়া পাঠ্যক্ৰমত কৃষি আৰু পশুপালনৰ এটা ও কিছু পাঠ সেই ছাত্ৰ ছাত্ৰীসকলক দিব লাগে বুলি মই ভাবোঁ আৰু এই ক্ষেত্ৰত চৰকাৰেও ইয়াৰ এটা মানে ভাল পদক্ষেপ ল'ব লাগে বুলি মোৰ ফালৰ পৰা মতামত আগবঢ়াইছোঁ